কাপোৰ ধুবলৈ মই বিশেষকৈ চাবোনেই ব্যৱহাৰ কৰোঁ কিন্তু অলপ যদি বেছি লেতেৰা হয় সেই কাপোৰ ধুবলৈ মই অলপ পানী কুহুমীয়া কৰি লওঁ সেই কুহুমীয়া পানীত কাপোৰখন তিয়াই লৈ চাবোন অলপ চাবোন মাৰি যদি অকণমান সময় থৈ দিওঁ সেই লেতেৰা কাপোৰখন অতি সোনকালে চাফা হয় কিন্তু অকণমান বা টেৰিকট বা নাইলন তেনেকুৱা কাপোৰবিলাক ধুবলৈ হ'লে মই বিশেষকৈ চাৰ্ফে ব্যৱহাৰ কৰোঁ সেইবিলাক কাপোৰ ধুবলৈ বেছি এটা কষ্টও কৰিব নালাগে আৰু দ্বিতীয়তে কাপোৰ ঊলৰ কাপোৰ হওক বা সেইবিলাকো চাৰ্ফে দৰকাৰ হয় সেইবিলাক খুব খচিব নালাগে কিন্তু হাতেৰে খুব মোহাৰি মোহাৰি পানীটো সৰহ লাগে আৰু ঊলৰ কাপোৰ ধুব হ'লে আৰু যদি ডাৱৰীয়া বতৰ হয় তেতিয়া আমি কাপোৰবিলাক ধুই ৰ'দ নেথাকিলেতো কাপোৰ নুশুকায় বিশেষকৈ আজিকালিতো বিজ্ঞানৰ যুগ সিমান এটা সমস্যা নাই ফেনৰ তলতে হ'লেও কাপোৰবোৰ অলপ টানকৈ চেপি যদি মেলি দিওঁ ভিতৰত হ'লেও শুকায় ফেনখন দি দিলে আৰু কম পানী ব্যৱহাৰ কৰিব হ'লে যদি টিউবেলটোৱে বেয়া হ'ল বা মটৰটোৱে অকণমান ডিৰ্ষ্টাব হৈছে তেনেকৈ হ'লে কম পানী ব্যৱহাৰ কৰিব হ'লে মই অলপ কাপোৰ এটা টিঙৰ বাল্টিত আওদালিলো সেই পানীখিনি পেলাই নিদিওঁ আকৌ কাপোৰ বেলেগ কাপোৰখিনি তাত আওদালিলো তেনেকৈ দুটা টিং ল'লো আৰু সেইখিনি আওদালি আকৌ সেইখিনি অলপ ভাল পানীত দিলোঁ তাৰপৰা আকৌ সেইখিনি তেনেকৈয়ে মানে ওলট পালট কৰিয়ে কম পানীয়ে মই ব্যৱহাৰ কৰি পাইছোঁ আৰু মানে